বজাৰৰপৰা অনা ফল মূলবোৰ শৰীৰৰ কাৰণে অপকাৰিতা বুলি ভাবোঁ কেলেই আজিকালি ফল মূলত নানা ধৰণৰ দৰৱ সাৰ ব্যৱহাৰ কৰে আজিকালি যেনেধৰণে আপেল আপেলত একদম বস্তুটো জিলিকি থাকিবৰ কাৰণে তাত মম সানি একদম চফা কৰি ৰাখে এনেধৰণে সেই মমটো সনা সেই আপেলটো খালে ধৰণে পেটৰ কাৰণে কিমান অপকাৰ সেইটো ধৰক নক'লেও চবেই বুজি পায় আজিকালি ফল মূল বুলি ক'লে মধুৰিয়ে হওক কল হওক যিবোৰ তাত দৰৱ মাৰি পকাবলৈ যায় কলত এতিয়া ব্যৱহাৰ কৰে এবিধ এইটো লোহাৰ গলোৱা এবিধ কিবা দৰৱ আছে সেই দৰৱবিধে কলটো গাপ দি পেলাই সেই দৰৱটো দি পেলাই কলটো পকায় সেই কলটো এতিয়া মানুহে খাবলৈ হ'লে পেটৰ কাৰণে কিমান অপকাৰ হয় সেইটো ভাবিব নোৱাৰি আৰু তেনেধৰণে ফল বুলি ক'লে বহুত ফল আছে আজি বজাৰত পোৱা ডালিম হওক বা আনাৰস হওক বা নাচপতি হওক এইবোৰ প্ৰত্যেকটো ফলতে এই নানা ধৰণৰ বহুত কীটনাশক দৰৱ হওক পকিব সোনকালে পকাৰ কাৰণে এবিধ দৰৱ এনেকৈ বহুত ধৰণৰ দৰৱ ব্যৱহাৰ কৰে সেই দৰৱ পেটৰ কাৰণে মানে বহুত পেটৰ অনিষ্ট কৰে আৰু সেইকাৰণে মই বজাৰৰ ফল মূলবোৰ একেবাৰে স্বাস্থ্যৰ কাৰণে বেয়া বুলি মই অনুভৱ কৰোঁ